নিজৰ কাম বা স্কুলত যাওঁ আমি গোটেই দিনটো স্কুলত থাকোঁ নিজৰ কাম থাকে তাৰপিছত স্কুলৰ পৰা আহি প্ৰেক্টিছ কৰোঁ ঘৰতে ৰাতিপুৱা পুৱা প্ৰহৰত প্ৰেক্টিছ কৰোঁ গান গাওঁ হাৰমনিয়াম বজাই বজাই গান গাওঁ ভাল লাগে মনটোও ভাল লাগে ওচৰ চুবুৰীয়াই শুনিও ভাল পায় তাৰপিছত পুৱা প্ৰহৰৰ পিছত তাৰপিছত নিজৰ কাম চাম কৰি তাৰপিছত স্কুললৈ যাওঁ স্কুললৈ গৈ ধুনীয়াকৈ পঢ়া শুনা কৰি যি কৰিব লাগে সব কৰি আহি টিউচন যাওঁ টিউচন গৈ পেলাই তাত পঢ়া শুনা কৰোঁ পঢ়া শুনা কৰি আহি পেলাই ঘৰ আহি পেলাই অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ পেলাই ধুনীয়াকে হাৰমনিয়ামখন উলিয়াই গান গাব আৰম্ভ কৰোঁ আৰম্ভ কৰি নিজৰ কামবোৰ কৰি থাকোঁ গান গাই থাকোঁ তাৰপিছত নিজৰ কামবোৰ কৰি থাকোঁ কাম কৰি পেলাই সংগীত চৰ্চা কৰোঁ চৰ্চা কৰি পেলাই আপোনাৰ শনিবাৰে দেওবাৰে মিউজিক কলেজ থাকে মিউজিক কলেজত যাওঁ মিউজিক কলেজত গৈ শিকি থাকোঁ শিকি পেলাই অকণমান তাত শিকোঁ ছাৰহঁতে শিকায় ধুনীয়াকৈ শিকাই মেলি শিকাই মেলি ধুনীয়াকৈ থাকে শিকাই মেলি ধুনীয়াকৈ থাকে ধুনীয়াকৈ থাকি লৈ পেলাই আমি তেনেকৈ থাকোঁ আৰু

আমি নিজৰ কামসমূহ ধুনীয়াকৈ কৰিব লাগে ঠিকমতে কৰিব লাগে কাম বন কৰি পেলাই ধুনীয়াকৈ সংগীত চৰ্চা কৰোঁ সংগীত চৰ্চা কৰি ভকেল টো শিকি আছোঁ ভকেল শিকি নিজৰ মাতটো ভাল কৰিছোঁ ৰাতিপুৱা গধূলি ধুনীয়াকৈ ৰেৱাজ কৰোঁ ৰেৱাজ কৰি পেলাই ভাল লাগে আ তেনেকেই মোৰ দৈনিক কামবোৰ বজাই ৰাখিছোঁ খুব ভাল লাগে সংগীত চৰ্চা কৰিলে পঢ়া শুনাৰ লগতে আন এইবিলাক সংগীত চৰ্চা কৰি থাকিলে নিজৰ মনটোও ভাল লাগে একাগ্ৰতা বাঢ়ে আপোনাৰ তেনেকুৱা আৰু সব কৰি মেলি ভাল লাগে ধুনীয়াকৈ সংগীত চৰ্চা কৰি ভাল পাওঁ

তাৰপিছত পুৱা সন্ধিয়া ধুনীয়াকৈ নিজৰ কামবোৰ কৰি কৰি সংগীত চৰ্চা কৰি থাকোঁ সংগীত চৰ্চা কৰি আপোনাৰ এইবোৰ কৰি থাকোঁঁ কৰি কৰি এইবিলাক হেৰি কৰি থাকোঁ ভাল লাগে গান গাই খুব ভাল পাওঁ মই যেতিয়াই সময় পাওঁ তেতিয়াই ধৰক অকণমান গুণগুণাই দিলোঁ গান এটা নহ'লে গানটোকে গাই দিলোঁ তেনেকেই থাকোঁ মানে পঢ়া শুনাৰ লগতে নিজৰ কামবোৰৰ লগতে সংগীতো আগবঢ়াই লৈ গৈ আছোঁ ভাল লাগে তাৰপিছত ধুনীয়াকৈ কামবোৰ কৰি থাকোঁ ধুনীয়াকে থাকোঁ ভাল লাগে খুব ভাল লাগে তাৰ পিছত কামবোৰ কৰি কৰি নিজৰ হেৰিবোৰো কৰি আছোঁ কৰি লৈ আপোনাৰ এইবোৰো কৰি আছোঁ তাৰপিছত খুব ভাল লাগে সংগীত চৰ্চা কৰি আছোঁ সংগীত চৰ্চা সংগীত চৰ্চা কৰি খুব ভাল লাগে আপোনাৰ খুব এইবিলাক কৰি ভাল পাওঁ সংগীত চৰ্চা

সংগীত চৰ্চা কৰি আছোঁ সংগীতৰ চৰ্চা কৰি খুব ভাল লাগে সং সংগীত চৰ্চা কৰি আছোঁ তাৰপিছত গান গাই খুব ভাল পাওঁ মই আপোনাৰ আপোনাৰ ভালেই লাগে গীত গায়ো ভাল পাওঁ মই কৰিও ভাল পাওঁ খুব ভাল লাগে কৰি তাৰপিছত আপোনাৰ এইবোৰে কৰি আছোঁ এতিয়াও অলপ আগতে সংগীত চৰ্চা কৰি আছিলোঁ মই বাঁহী বজাই আছিলোঁ তাৰপিছত গীটাৰ বজাই গান গাই আছিলোঁ বজাই গান গোৱাৰ পিছত বাদ্যযন্ত্ৰও বজাওঁ খোল বজাই আছিলোঁ ঢোল বজাই আছিলোঁ তাৰপিছত আপোনাৰ গীটাৰখন বজাই বজাই গান গাই আছিলোঁ কলেজতো যেতিয়াই সময় পাওঁ লগৰবোৰৰ লগত বহি একেলগে গীটাৰ বজাই গান গাওঁ পাচত যেতিয়াই সময় পাওঁ বাঁহী বজাওঁ ৰাতি ৰাত বাঁহীটো ৰাতি বজাই ভাল লাগে খুব ভাল লাগে ৰাতি বাঁহী বজাই ৰাতি বাঁহী বজাই নিজানত একদম ধুনীয়াকৈ বাঁহী বজাই খুব ভাল লাগে বাঁহী বজা ই তাৰপিছত ধুনীয়াকৈ নিজৰ কামবোৰ কৰি যোৱাৰ লগতে সংগীততো নিজক আগবঢ়াইছোঁ আমাৰ গুৰুজনাৰ সংস্কৃতি কলা সংস্কৃতি যি বাদ্যযন্ত্ৰ খোলেই হওক বা নেগেৰাই হওক সেইবোৰো আগবঢ়াই লৈ গৈ আছোঁ এইবোৰৰ লগতে নিজৰ কামবোৰো আগবঢ়াই লৈ গৈ আছোঁ আগবঢ়োৱাৰ লগে লগে আপোনাৰ তেনেকেই নিজৰ কামবোৰৰ লগতে সংগীত চৰ্চাও আগবঢ়াই গৈ আছোঁ